হেল্ল' আপোনালোকে প্ৰাণজিৎ ট্ৰেভেলাৰ হয়নে নহয় বাৰু যদি হয় আপোনালোকে মই অহা সপ্তাহত ত্ৰিছজনমান ছাত্ৰ ছাত্ৰী লৈ শিক্ষামূলক ভ্ৰমণৰ কাৰণে তেজপুৰত যাব লাগে সেইকাৰণে আপোনালোকৰ গাড়ী এখন বিচাৰিছোঁ যদি পাৰে যদি হয় আপোনালোকে সোনকালে মোক জনাবচোন মোৰ ঘৰ লখিমপুৰতে সেইকাৰণে আপোনালোকক সোনকালে জনাবলৈ মই খবৰটো দিছোঁ জনাব দেই